বিদ্য়ালয়সমূহত আজিকালি আজিকালি বহুত আজিকালি বহুত খেল খেলৰ প্ৰতিযোগিতা চলে পঢ়া শুনাৰ পঢ়া শুনাৰ লগতে আজিকালি কলা সং কলা সংস্কৃতিৰ প্ৰতিও বহুত বেছি আজিকালি বিদ্যালয়সমূহে বা আপোনাৰ অসম গভমেণ্টে হওক ভাৰত গভমেণ্টে হওক বহুত বেছি আঁচনি আহিছে খেল আপোনাৰ খেল খেলৰ খেলৰ বিভাগেই হওক হয়তো আপোনাৰ এই কলা সংস্কৃতিৰ ওপৰতে হওক বহুত বেছি ধ্যান বহুত বেছি আজিকালি ধ্যান দিয়া হৈছে গভাৰ্মেণ্টে আৰু আজিকালি দেখা যায় যে খেল আজিকালি স্কু আজিকালি বিদ্যালয়সমূহত বহুত বেছি অলপ বহুত বেছি নহ'লেও বহুত বেছি নহ'লেও ডাঙৰ অকণমান জেগা থাকে য'ত খেল য'ত খেল খেলোৱা হয় ল'ৰা ছোৱালীক আৰু বহুত বেছি গৱমেণ্টে ফাণ্ডিঙো দিছে যাৰ সেই সেই পইচাৰে যাতে খেলৰ বস্তু আহক আৰু খেলৰ বস্তুৰে ল'ৰা ছোৱালীক পঢ়া শুনাৰ লগতে শাৰীৰিক মনোবল সুস্থ হৈ থাকে আৰু লগতে বহুতখিনি বহুতখিনি বহুত লেবেলৰ বহুত বিভাগৰ খেল বাহিৰলৈ লৈ যায় খেলিবৰ কাৰণে তেনে তেনে হেৰিয়াতে ময়ো খেলি ময়ো খেলোঁ বাস্কেটবল খেলি মই ভাল পাওঁ বাস্কেটবল খেলোঁ আমাৰ নিজৰ স্কুলৰ টীম আছে আমি বাস্কেটবল খেলি পেলাই আমাৰ কলেজৰ ফালৰ ফাৰ্ষ্টতে যোনটো ফাৰ্ষ্টতে ক্লাষ্টাৰ লেভেল হয় ক্লাষ্টাৰ লেভেল ক্লাষ্টাৰ লেভেল চবতে চব ড্ৰিষ্ট্ৰিকৰ ভিতৰে ভিতৰে হয় তাৰ পাছত ৰিজনেল লেভেল হয় ৰিজনেলটো গোটেই এটা ৰিজনত ৱাইজ হয় নৰ্থ ইষ্ট ৰিজন জয়পুৰ ৰিজন তেনেকৈ আঠটা ৰিজন আছে আৰু খেলৰ তাৰোপৰি আকৌ তাৰ ওপৰত চিলেকচন হ'লে আপোনাৰ নেচনেল হয় নেচনেল তাৰ ওপৰত হয় আৰু খেল খেল খেলসমূহে আমাক বহুত বেছি মনোৰঞ্জন কৰে খেল খেলি আমি শাৰীৰিক শাৰীৰিক সুস্থ সবল কৰি ৰাখিব পাৰোঁ খেলৰ অবিহনে আমাৰ ক'ব গ'লে জীৱনটো বৰ বেছি কঠিন হয় খেল খেলি আমি বহুত কাম কৰি খেল খেলি আজিকালি দেখা যায় যে বহুত মানুহ বহুত মানুহ ওপৰলেও গৈছে খেল খেলি জীৱন নিৰ্বাহ কৰিব পাৰে যেনে ডাঙৰ ডাঙৰ খেলুৱৈ ভাৰতৰ অসমৰ ধেৰ ওলাইছে অসমৰ তেনেকৈ ধৰি অলিম্পিকচত যোৱা হিমা দাস আছে বহুত গেমছ বহুত স্প বহুত স্পৰ্টছ খেলো আজিকালি বহুত আগবাঢ়িছে খেল খেলি আচলতে জীৱন নিৰ্বাহ কৰাতো আজিকালি পাৰি আজিৰ দিনত খেল খেল খেল খেলে আচলতে মানুহক আপোন কৰি তোলে খেল খেলি মানুহৰ বহুত নিজৰ মোৰ মগ্নটো বৰ ধুনীয়াকৈ ক্লীয়েৰ কৰি ৰাখিব পাৰি